হয় হয় অঁ আপোনাক কি লাগিছিলে বৰ্তমান পাঁচশমান পৰিব বেছি নহয় পাঁচশ টকা আজিকালি বস্তুবোৰৰ দামটো জানেই নহয় অঁ কিবা হ'ব নিবলৈ আছে তেতিয়া কিবা এটা কৰি দিম আৰু পোৱা যাব পোৱা যাব সকলোখিনিয়ে পোৱা যাব পোৱা যাব ঠিক আছে আপুনি ঠিক আছে বাৰু চাই চিতি দিম আৰু অঁ অঁ আপুনি কোনদিনা আহে জনাব